এজন অসমীয়া হিচাপে আমি সঁচাকৈয়ে গৌৰৱান্বিত অসমীয়া ভাষাটো অতি চহকী ভাষা অতি সুমধুৰ ভাষা অতি শুৱলা ভাষা অতীজৰে পৰা বিভিন্ন জনগোষ্ঠী জাতি আদি মিলি আমাৰ এই অসমীয়া ভাষাটো সৃষ্টি কৰি আহিছে এই ভাষাটোত বাক্যাংশ লগতে আপোনাৰ ডাকৰ বচন বুলি বহুতো বস্তু আছে যেনে ডাকৰ বচন বুলি ক'লে আমি ক'ব পাৰোঁ অচিন কাঠৰ থোৰা নলগাবা ঠিক তেনেকৈ বেছিকৈ গৰজা মেঘৰ বৰষুণ নাই আৰু ঠিক ফকৰা যোজনা বুলি ক'লে আমি এনেকৈ ক'ব পাৰোঁ যে আহু চাবি গধূলি শালি চাবি পুৱা জাকৈ বাওঁতে ছোৱালী চাবি কোন কেনেকুৱা গতিকে এই অসমীয়া ভাষাটো অতিকে সৰল সহজ আৰু অতি সুমধুৰ আৰু ইয়াতেই অসমীয়া কাব্য অসমীয়া ভাষাৰ ওপৰত ৰচিত হৈছে যে যথেষ্টখিনি জ্ঞানী গুণী আমাৰ মহাপুৰুষসকলে আমাৰ অসমীয়া ভাষাটোত বহু পাঠ্য পুথি লিখি লগতে বহুত পুৰণি গ্ৰন্থ লিখি আমাৰ অসমীয়া ভাষাটো অতিকে চ চহকী কৰি থৈ গৈছে তাৰকাৰণে আমি অসমবাসী হিচাপে এজন অসমীয়া হিচাপে নিজকে গৌৰৱবোধ কৰিব পাৰোঁ